মই খেল খেলি ভাল পাওঁ আৰু মই প্ৰায়ে খেল খেলোঁ মই প্ৰায় সকলোবিলাক খেলেই খেলোঁ আৰু খেলাৰ মুখ্য উদ্দেশ্যই হ'ল মই খেলিলে যথেষ্ট সুখী অনুভৱ কৰোঁ খেলাৰ মুখ্য উদ্দেশ্য হ'ল জিকাতো নিশ্চয়কৈ আৰু খেলত যেতিয়া জিকো তেতিয়া সুখ অনুভৱ কৰোঁ গৌৰৱ অনুভৱ কৰোঁ আৰু নিজকে ভাল লাগে কিন্তু সত্য কথাটো হ'ল খেলত এজন ব্যক্তি যদি জিকে আনজন ব্যক্তি নিশ্চয় হাৰে আৰু হৰাটো কেতিয়াও সুখানুভুতি হ'ব নোৱাৰে বা সুখৰ অনুভূতি নহয় খেলত হৰাটো কিন্তু খেলত জিকোৱে বা হাৰোৱেই তাক সাহসেৰে গ্ৰহণ কৰাটোৱেই হৈছে আচল খেলুৱৈ সত্বা যেতিয়া মই খেলত হাৰো তেতিয়া মই অলপ সময় ৰওঁ আৰু দীঘলকৈ দহটামান উশাহ লওঁ আৰু চিন্তা কৰোঁ যে মই কিয় হাৰিলোঁ মোৰ ভুলবিলাক ক'ত হ'ল আৰু মই সেইখিনি শুধৰাবলৈ কিমানখিনি মই সুবিধা পাইছিলোঁ আৰু সেই সুবিধাখিনি মই ল'ব নোৱাৰিলোঁ এই কথাখিনি মই চিন্তা কৰোঁ লাহে লাহে আৰু এইখিনি চিন্তা কৰোঁতে মই দীঘলকৈ লৈ মই উশাহ ল'বলৈ মই চেষ্টা কৰোঁ যি মোক মানসিকভাৱে শান্ত হোৱাত সহায় কৰে

সাহসেৰে নিজৰ বিফলতাখিনিক গ্ৰহণ কৰাতো সহায় কৰে জিকিলেতো খেলত যথেষ্ট সুখ অনুভৱ কৰোঁ আৰু জিকাৰ পাছত বিশেষ ভাবিবলগীয়া কথা নাথাকে কিন্তু হৰাৰ পিছত নিজৰ স বিফলতাখিনিক ভাবি নাথাকি কিয় হাৰিলোঁ সেই কথাখিনি যদি জুকিয়াই চাবলৈ চেষ্টা কৰোঁ দ্বিতীয়খন খেলত সেই বিবে বিশ্লেষণ খিনিয়ে আমাক যথেষ্ট সহায় কৰে বুলি মোৰ অনুভৱ হয় দ্বিতীয়খন খেল খেলোতে আমাৰ ভুলখিনি শুধৰোৱাত সহায় কৰে ক'ত ক'ত সেই ভুলবিলাক কৰিছিলোঁ সেই ভুলবিলাক দ্বিতীয় বাৰ যাতে নহয় তাৰ প্ৰতি আমি লক্ষ্য ৰাখিবলৈ চেষ্টা কৰোঁ গতিকে মই ভাবোঁ যে বিফলতায়ো খেলত ভাল প্ৰদৰ্শন কৰাত আমাক সহায় কৰে